হেল্ল' হয় হয় ও আমাৰ অ' আমাৰ পিঠা বনাইছে বৌৰে বনোৱা হয় পিঠা বাৰু আমাৰ তিল পিঠা বনাই ঘিলা পিঠা বনাইছে তাৰপিছত শুকান পিঠা বনাইছে বৰ পিঠা এনেকৈ বনো বনাইছে বনোৱা হৈছে তিল পিঠাটো আপুনি বৰা চাউলৰ পিঠাগুৰি ভাল বৰা চাউলৰ পিঠাগুৰি লাগিব তেতিয়া মানে পিঠাটো আপুনি পিঠাগুৰিটো খুন্দিব খুন্দি কৰি আপুনি ৰ'দত দিব নালাগে পিঠাগুৰিটো লগে লগে পিঠাগুৰিটো খুন্দি আপুনি খোলাখন পাতিলৈ আপুনি তাত পিঠাগুৰি দি তাতে তিল দি পেলাই মেৰিয়াই দি মানে পিঠাটো শুকান পিঠা বনোৱা হয় অ' খাবলৈ টেষ্টি টেষ্টি আপুনি তাত তিলো তিলো দিব পাৰে নাৰিকলৰ গুৰাও দিব পাৰে দি ধুনীয়াকৈ মেৰ খুৱাই দিব লাগে পিঠাটো যেতিয়া খোলাটোত দিব তেতিয়া মেৰখুৱাই আনিব লাগে মেৰখুৱাই পেলাই দিব লাগে দি আনি পিঠাটো ওলিয়াই দিব লাগে উলিয়াই দি আপুনি হেয়াত আকৌ অকণমান সময় মানে চৌকাটোৰ ওপৰতে মানে অকণমান টাপ দিব লাগে টাপ দিলে অকণমান টান হয় তেতিয়া মানে খাবলৈ বেছি ভাল হয় আৰু

তিল পিঠাটো তেনেকেই বনোৱা যায় অ' আই আমাৰ ইয়াত পিঠা বনাই থকা হয় আমি পিঠা বিক্ৰী কৰোঁ কৰা হয় অৰ্ডাৰ দিলে আমি দিব পৰা যায় আপুনি আপুনি কে কেটলি মুখত দিয়া পিঠাও পাব হয় হয় অ' বনাব পাৰিব আমাৰ ইয়াত আহিলে আপুনি চাই বনাব পাৰিব আহি ঠিক আছে হ'ব দিয়ক হয়